হয় নমস্কাৰ অ' এই মোক তাৰমানে বাইক লগা হৈছিলে

হয় মোৰ য়ামাহা লাগা হৈছিলে এম টি ওৱান ফিফ্টী হয় ওৱান ফিফ্টী চি চি বাজেট মোৰ এক লাখ বা ডেৰ লাখ টকাৰ ওপৰত নালাগে আৰু সেইখিনি মানৰ ভিতৰত হ'লে ভাল হয় অলপ ডিছ্কাউণ্ট দি দিয়ক ডেৰ লাখ মানত আপুনি বাজেটটো ৰাখি দিয়ক নাই এক্স প্লাছ এক্স প্লাছ লগা নাছিলে মোক এম টি হ'লে বেছি ভাল আছিল হয় এইটো কিমান বছৰৰ কিস্তি হ'ব ফাইনেঞ্চত পামনে নে কেছ দিব লাগিব

মান্থলী আৰু ডিছ্কাউণ্ট ডিছ্কাউণ্ট আপুনি নোৱাৰিব নেকি দিব ঠিক আছে নাই বাৰু মোৰ এক্স প্লাছত ইমান এটা মন নাই এম টি হ'লে বেছি ভাল আছিল আৰু হয় হয় সেইটো কিমান হ'ব ই এম আই মান্থলী

আৰু কিবা বেলেগ আছে নেকি বেলেগ বাইক হয় সেইটোত কিমানমান হ'ব এনেই সেইটোত কিমানমান হ'ব সেইটো ৰে'টটো টোটেল ঠিক আছে দিয়ক মই পিছত আপোনাৰ লগত যোগাযোগ কৰি আছোঁ